হেল্ল' অঁ দাদা মই অলপ আগত কেব এখন বুক কৰিছিলোঁ আপোনাৰ শিবান্যা বৰগোঁহাই নামত হয় যোৰহাট যাবৰ বাবে কৰিছিলোঁ আপোনাৰ মানে মোৰ প্ৰগেমটো জেগাদখৰ অলপ চেঞ্জ হ'ল মানে হয় সেইটো কাৰণে মই এতিয়া যোৰহাট যোৱাটো নহ'ব আপুনি এটা কাম কৰকচোন মোক এইটো নাম্বাৰতে গগুল পে' আছে আপুনি মোক এইটো নাম্বাৰতে গগুল পইচাটো পে' কৰি দিয়ক হয় হয় অঁ অঁ ঠিক আছে দিয়ক অঁ অঁ